অঁ অঁ আছে ভালে ৰাস ৰাস আহিছে চোন অঁ যাবনে মই যোবা নাই আপোনাকে ৰখি আছোঁ তাকেটো অঁ তাকেটো কি গাড়ীত যাব অঁ ই ৰিক্সাতে ভাল ন তাকেটো বজাৰ অলপ বজাৰ কৰিব লাগিছিল

অঁ অঁ

অঁ দুই তিনিদিন মানে যাব লাগে একদিন কাপোৰত নহয় বাচন

লাষ্টৰ দিনা মই লাষ্টৰ দিনা অৱশ্যে যাই পোৱা নাই কমতে দিয়ে অঁ অঁ অঁ এই একবাৰ কিবা পঞ্চাছ টকাৰ চেণ্ডেল কিনিছিলোঁ হে অঁ ইতাও ইটা অঁ ধুনীয়া বেছিকৈ থাকে অঁ এশ টকীয়া শাৰী এশ টকীয়া শাৰীও বেয়া নহয় কিন্তু ভাল অঁ ধুনীয়া শাৰী কেইখান

অঁ কমত দি যায় এইবাৰো এঘাৰ দিন মানে হ'ব চাগে যাম দিয়ক বোলো এইবাৰো এঘাৰ দিন মানে হ'ব কিজানি

অঁ অঁ ঠিক আছে হ'ব দিয়ক তে যাম দিয়ক বেলেগক লগ নধৰিব অঁ দিয়ক ঠিক আছে